খেতিত বা ঘৰত কাম কৰি থাকোঁতে মই নিজকে গান গাই গান গাই গাই নিজকে মনোৰঞ্জন কৰি থাকোঁ যেনে আমাৰ লগৰ বন্ধু বা পৰিয়ালৰ দাদা বাইদেউ কৰ লগত যেতিয়া কাম কৰিব যাওঁ আমি বা আমাৰ গান গীত সেইবিলাক আমি গাই নিজকে মনোৰঞ্জন দিব পাৰোঁ ভূপেন হাজৰিকা জ্যোতি জ্যোতিপ্ৰসাদ আগৰৱালা নানান ডাঙৰ বি বিখ্যাত আমাৰ গায় গায়ক আছে সিহঁতৰ গানবিলাক আমি গাই মেলি নিজকে মনোৰঞ্জন দিব পাৰোঁ তাৰ দ্বাৰা আমি নিজকে মনোৰঞ্জন কৰি নিজকে কামত কামত নিজকে ব্যস্ত ৰাখি আন মনোৰঞ্জনমূলক কাম কৰিব পাৰোঁ আৰু আমাৰ ইয়াত আমাৰ মই নিজকে মনোৰঞ্জন কৰিবলৈ কাণৰ কামৰ সময়ত ঘৰত বা খেতিপথাৰত মোবাইল বা

মোবাইল বা চাউন বক্স তাত আমি গান বজাই মেলি নিজকে মনোৰঞ্জন কৰিব পাৰোঁ মাক আৰু আমি কাম কৰি লোকগীত গাই হয় লোকগীত গাই গাওঁতে নিজকে মন মনত মনত এটা মনোৰঞ্জনমূলক এটা পৰিৱেশ গঢ়ি তুলিব পাৰি নিজৰ মনতে গুণ গুণাই হ'লেও বা মুখেৰ গাই মেলি হ'লেও নিজকে আমি মনোৰঞ্জন কৰিব পাৰোঁ লোকগীত লোকগীত আমাৰ ইয়াত লোক লোকগীত মানুহে গায়